হেল্ল' মই স্থানীয় জল কৰ্তৃপক্ষৰ সৈতে কথা পাতি আছোনে হয় মোৰ মই এটা নতুন ব্যৱসায় আৰম্ভ কৰিছোঁ য'ত নি এখন ৰেষ্টুৰেণ্ট হয় তাৰ বাবে মোক পানীৰ প্ৰয়োজন হৈছে তাত বহুতো মানুহ আহে ৰেষ্টুৰেণ্টখনলৈ খাবলৈ আৰু আমাৰ খানা বনোৱাৰ কাৰণেও পানী লাগে আৰু বহুত এনেকুৱা কাম থাকে যিবোৰ পানীৰ দ দৰকাৰ হয় তো মই সেইবাবে আপোনালোকক যোগাযোগ কৰিলোঁ যে মই পানীখিনি পাম নেকি এয়াত পানীখিনিৰ যদি কিবাকৈ ব্যৱস্থা এটা কৰি দিব পাৰে তেতিয়াহ'লে আমাৰ ভাল সুবিধা এটা হ'ব আপোনালোকে আমাক এইখিনি সুবিধা দিয়ে যাতে সেইবাবেহে মই আপোনাক ফোন কৰিলোঁ মই আপোনাক এইটোৱে অনুৰোধ কৰিছোঁ যাতে যিমান পাৰে সোনকালে আমাৰ এই ৰেষ্টুৰেণ্টখনত পানী প্ৰদান কৰে আমি বহুত দিনৰ বাবে এই ৰেষ্টুৰেণ্টখন বনাই আছোঁ এইখন মানে বহুত আমাৰ গাঁৱৰ অঞ্চলত প্ৰথম ৰেষ্টুৰেণ্ট বনি আছে য'ত মানুহবোৰ ফুৰিব আহে টুৰিষ্টবোৰ আহে সেইবোৰ সেই তেওঁলোকৰ বাবে এইখন ৰেষ্টুৰেণ্ট খোলা হৈছে যাতে তেওঁলোকে আহি আমাৰ ইয়াতে আহাৰ গ্ৰহণ কৰিব পাৰে সেইটো সেইবাবেহে মই ৰেষ্টুৰেণ্টখন খুলিছিলোঁ যদি আপোনালোকে মোক অলপ পানীৰ সহায় কৰে তেতিয়াহ'লে মই বহুতো ভাল পাম মোৰ ৰেষ্টুৰেণ্টখনৰ ঠিকনা হৈছে ভৈৰৱকুণ্ড অসম উদালগুৰি মই আশা কৰিছোঁ আপোনালোকে সোনকালে অতি সোনকালে মোৰ ৰেষ্টুৰেণ্টখনৰ বাবে চিন্তা কৰিব আৰু পানীৰ কাৰণে চিন্তা কৰিব বুলি ধন্যবাদ